অ' হেল্ল' অ' অ' অ' অ' অ' স্বনাম ধন্য ছৈনাম স্বনাম ধন ধন্য ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ কি গান গাবি কোনটো গাবি গান গিলাতো একদম পুৰা বলিষ্ঠ শব্দৰ গান ভূপেন হাজৰিকাৰ গান এই শুন ভূপেন হাজৰিকাৰ গান চবে গাব নোৱাৰে আৰু গাওঁ বুলি সাহসো কৰিব নোৱাৰে ইমান টান গানগেলা হৈ না নহয় অৰ্থপূৰ্ণ গান ভূপেন হাজৰিকাৰ সুকীয়া গান হয় না নহয় আন্তজাৰ্তিক খ্যাত স খ্যাতি সম্পন্ন ব্যক্তি ডক্টৰ ভূপেন হাজৰিকা কি গান গাবা তুমি তুমি এইটো গাব পাৰা